পাঁচ লাখ বাসত্তৰ হাজাৰ হাজাৰ তিনিশ বাৰ ছয় লাখ পঁয়ষষ্ঠি হাজাৰ পাঁচশ সোতৰ

লাখ পঁচপন্ন হাজাৰ চাৰিশ চৈধ্য তিনি লাখ পঁয়সত্তৰ হাজাৰ পাঁচশ চৈধ্য আঠ লাখ নিৰান্নব্বৈ হাজাৰ ছশ তেৰ